হেল্ল' আছো দিয়া কোনে ক'লে বা

ফুটবল তুমি খেলা নেকি বাৰু অঁ চোৱা হয় এতিয়া নোহোৱা বুলিও ক'ব নোৱাৰি কাৰণ আগৰ দিনত গাঁৱে ভূঞে ৰবাব টেঙাৰপৰা ফুটবল খেলাটো ষ্টাৰ্ট হৈছিল ঠিক তেনেদৰে এতিয়া গৈ গৈ গৈ গৈ আমাৰ সমস্ত উত্তৰ পূর্বাঞ্চলত এটা ফুটবলৰ এটা সুকীয়া স্থান হৈছে এই তোমাৰ মেঘালয়তো ভাল ভাল টীম আছে শ্ৱিলং লাজং আছে ইয়াতে এ এছ ই বি আছে গ্ৰীন ভ্যালি আছে তেনেকৈ এতিয়া চোৱা অসমৰ কেইখনমান বিশেষ বিশেষ ফুটবল প্রতিযোগিতা আছে যেনেকৈ গোপীনাথ বৰদলৈ স্বর্ণ কাপ ফুটবল প্রতিযোগিতা কামতাত এখন অনুষ্ঠিত হয় নৰৰাম বৰ্মন ফুটবল প্রতিযোগিতা ওদালগুড়িত এখন ওদালগুড়িত বডফা উপেন্দ্র নাথ ব্রহ্ম স্বর্ণ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয় ঠিক তেনেদৰে আজিকালিও বিভিন্ন স্থলৰ বিভিন্ন ল'ৰা ছোৱালীয়ে ফুটবলৰ প্রতি আগ্রহ প্রকাশ কৰি ফুটবল খেলি আছে কিন্তু আমাৰ বিশেষকৈ আমাৰ অসমত ক্রিকেট খেলৰ জনপ্রিয়তাটো বেছি যদিও ফুটবলটো কিছুমান মানে কিছুমান মানে হায়াৰ অথৰিটিৰ কিছুমান প্রভাৱৰ বাবে ইমান ফলপ্রভু হৈ উঠা নাই যদিও বিভিন্ন ক্লাবৰ মাধ্য মাধ্যমেৰে আমাৰ ফুটবলতো এতিয়া জনপ্রিয় হৈ উঠিছে লগতে আমাৰ ভাৰতবর্ষৰ ফুটবল এতিয়া আগৰ তুলনাত বহু আগবাঢ়িছে আৰু মোৰ বিশ্বাস আগন্তুক দুই তিনিটামান বৰ্ষৰ বিশ্বকাপ ফুটবলৰ সম সময়ছোৱাতে আমাৰ ভাৰতবর্ষৰ ফুটবল টীমেও ফুটবল ৱৰ্ল্ড কাপত যিখন ফিফা ফুটবল ৱর্ল্ড কাপ হয় তাতে অংশগ্রহণ কৰিবলৈ সক্ষম হ'ব বুজিছানে কোৱা

বেক কীক বুলি মানে কি আজিকালি মানে মানে কিছুমান ক্ষেত্রত কি হয় মানে আতকধুনীয়া কৰিবৰ বাবে যিকোনো শ্বট ইউজ কৰা হয় কিছুমান বাইচাইল ক্লীক আছে এইটো আচলমতে নেছেছেৰী নহয় যে বাইচাইকেল কীক মাৰি এইটো শ্বট মাৰিব লাগিব কিন্তু কিছুমান আটক ধুনীয়া ষ্টাইলীছ কৰিবৰ বাবে প্লেয়াৰতো ষ্টাইলীছ হোৱাৰ কাৰণে এইবিলাক ইউৰোপীয় কাউণ্ট্ৰী দেশসমূহত এইবিলাকৰ প্রচলন কৰে আচলতে এইটো ফুটবলৰ গ্রামাৰ নাই আচলতে ফেডাৰেচন অ'ফ ইণ্টাৰনেচনেল ফুটবল এছ'চিএচন ইয়েচ ঠিক আছে বাৰু বাৰু ঠিক ঠিক ঠিক ঠিক অঁ হয় ঠিক আছে